হেল্ল'

মাজুলী যি উবৰা ভূমি তাত শস্য মস্যটো ভৰপূৰ তথাপিও আমি

আমি কিছুমান বস্তু আমি কিয় আমি নিজে জীৱিকাৰ কাৰণে প্ৰস্তুত কৰি নলওঁ এই সম্পৰ্কে মই জানিব বিচাৰিছোঁ

হয় হয়

হয় হয় হয় হয় হয় হয়

হয় হয় কিন্তু ছাৰ এতিয়া মাজুলীলৈ কিন্তু মাজুলী বাহিৰৰ পৰাহে বস্তুবোৰ অহা দেখিবলৈ সঁচা কথা ক'বলৈ গ'লে মাজুলীবাসী কৰ্ম সংস্কৃতিৰ প্ৰতি কি অনিহা জন্মিছে নেকি বাৰু ছাৰ

হয় নেকি ছাৰ